আমাৰ গাঁৱত মানে আছে গেলামালৰ দোকান বহুতেই আছে কিন্তু বস্তুবোৰ বহুত দাম আগতকৈ বহুত দাম হৈছে যেনে দালিৰ কেজি আমি আগতে কম দামতে অলপ অলপ হ'লেও কম দামত পাইছিলোঁ এতিয়া মানে এশ টকা হৈ গ'ল পিয়াঁজৰ কিলো আগতে আমি বিছ পঁচিশ টকাতে পাইছিলোঁ এতিয়া চল্লিছ পঞ্চাছ টকা হৈ গ'ল আৰু কণীৰ দাম আছিল আগতে পাঁচ টকা এতিয়া হ'ল আঠ টকা দহ টকা এনেকুৱা আৰু বহুত দাম হৈ গ'লগৈ নহৰু পোৱা হৈ গ'ল মানে পঞ্চাছ টকা ষাঠি টকা এনেকুৱা হৈ গ'ল বহুত দাম হৈ গ'ল বস্তুবিলাক দিনে দিনে বহুত দাম হৈ গৈছেগৈ আৰু আমাৰ মানে কি হৈছে মানে বহুত দাম আগতে আমি বহুত কম কম দামতে পাইছিলোঁ যিকোনো বস্তু চাউলৰ দামো এতিয়া বহুত বেছি হৈ গ'ল চাউলৰ দাম আগতে কমতে আছিলে বিছ পছিশ টকাত বা এনেকুৱা আছিলে এতিয়া পঁইত্ৰিছ টকা চল্লিছ টকা পঞ্চাছ টকা এনেকুৱা দাম হৈ গৈছেগৈ আৰু চেনি কেজি আগতে আমি ত্ৰিছ পঁইত্ৰিছ টকা আছিলে এতিয়া চল্লিছ পঞ্চাছ টকা হ'ল আটা গুৰিও তেনেকুৱা দাম হৈ গ'লগৈ চল্লিছ টকা হৈ গ'লগৈ আৰু মিঠাতেলৰ দামো বেছি হৈ গ'লগৈ দুশ টকা লিটাৰ হৈ গ'লগৈ আগতে অক বহুত কমেই আছিলে মানে বস্তুবোৰ এনেকুৱা দাম হৈছে যে গেলামালৰ আমাৰ ওচৰতে আছে গেলামাল বহুত আছে কিন্তু বস্তুবিলাক বহুত দাম বাঢ়ি বৃদ্ধি হৈ গৈছে আমি সময়তে মানে কি হ'ল পইচা কাৰণে হয়তো কিনিবও নোৱাৰা হৈ যাওঁ ইমান দাম হৈ গৈছে দিনক দিনে আৰু গেলামালত মানে বহুত ধৰণৰ বস্তুও থাকে আলু দালি মিঠাতেল হালধি মাই মাচলা জালুক জিয়া মানে বহুত থাকে আৰু মানে হেৰি গেলামালৰ দোকানত আৰু আমি তাৰপা যিকোনো বস্তু ক্ৰয় কৰিব যাওতে মানে কি হ'ল ইমান বেছি দামত কিনিব লগা হৈছে দিনক দিনে বা শুকান জলকীয়াটো পোৱাটো বহুত দাম হৈ গৈছেগৈ আৰু একদম মানে হেৰি কিবা বোলে চাউলৰ দামটোতো বেছি হৈছেই তাৰ বাহিৰেও অন্যান্য বস্তুবিলাকতো বহুত দাম হৈছে সেই